চৰাইদেউ জিলাখনৰ উদ্যোগবিলাক ধৰি লওক আমাৰ চৰাইদেউ জিলাত তৈলখাট আছে অইল ইণ্ডিয়া যিটো এৰিয়া আছে তাত মানে তেলৰ উদ্যোগ আছে ধৰি লওক সেই গতিকে ইয়াত মানে বহুত ব্যৱসায় প্ৰতিষ্ঠানবিলাক ধৰি লওক মানুহ কৰ্মমুখী হ'ব পাৰে আৰু তাৰ বাদেও আমাৰ চৰাইদেউ জিলাত ধৰি লওক বাগানবিলাক আছে যেই সেই বাগানবিলাক মানুহে ধৰি লওক কিছুমান ঘৰুৱা হিচাপেও আছে কিছুমান ডাঙৰ হিচাপেও আছে সেইবিলাকত ধৰি লওক মানুহ সংস্থাপন হয় বা তেওঁলোকে মানে উন্নতি কৰিব পাৰে তাত মানুহ কৰ্মমুখী হৈ পেলাই ধৰি লওক হক মানে কাম কৰি তাৰ পৰা মানুহ উন্নতি হ'ব পাৰে আজিকালি চৰাইদেউ জিলাৰ ধৰি লওক ডাঙৰ ডাঙৰ মানে দোকান বা ভাল ব্যৱসায় প্ৰতিষ্ঠানবিলাক বহিছে আৰু তাৰে বাদেও তেলৰ মানে মিঠাতেলৰ উদ্যোগো ম বহিছে সেই গতিকে তাৰ পৰা মানে মানুহৰ ব্যৱসায়ী বহুত হেৰি হৈছে বিশালৰ দৰে মাৰ্কেট হৈছে ডাঙৰ ডাঙৰ দোকান হৈছে সেই গতিকে মানে ভাল হৈছে আৰু চাহপাতৰ হেৰিত ধৰি লওক মানুহবিলাক কাম কৰি বাগানীয়া মানুহবিলাকে তাত কাম কৰি ধৰি লক তেওঁলোকেও নিজৰ জীৱিকা উপাৰ্জন কৰিব পাৰে সেই গতিকে তাত চৰাইদেও জিলাত বহুতো উদ্যোগ ব্যৱসায় কাৰণে মানুহ আগবাঢ়ি গৈছে